কৃষি বা পশুপালনৰ দৰে কামৰ প্ৰতি সন সন্মানীয় কাম হিচাপে ল'ব পাৰি আজিকালি কৃষি বা পশুপালনৰ জৰিয়তে বহুতো মানুহ আগবাঢ়ি যাব পাৰিছে কাৰণ আজিকালি চৰকাৰেও বিভিন্ন আঁচনি দিছে এইবিলাকৰ কাৰণে প পশুপালনে হওক বা কৃষিৰ কাৰণেই হওক যিকোনো কৃষি কৰ্ম কৰিও মানুহ স্বাৱলম্বী হৈছে আজিকালি এতিয়া কিছুমান গুৰুত্ব যোগেদি এইবিলাক ধৰক আদা খেতি কৰিছে কিছুমানে ধৰক হালধি খেতি কৰিছে এনেকৈ কৃষি কৰিও মানে মানুহ স্বাৱলম্বী হৈছে আৰু পশুপালনৰ যোগেদিও মানুহ বহুত উন্নত হৈছে এতিয়া সম্পূৰ্ণ মানুহ এটা পৰিয়ালে ধৰক হাঁহ মুৰ্গী পুহি তাৰ পৰা মাংস কাটি বিক্ৰী কৰি তেনেকৈও স্বাৱলম্বী হ'ব পাৰিছে পশু এতিয়া গৰু গাই পুহিও মানুহে পশু গাই পুহিও মানুহে মানে আগবাঢ়িব পাৰিছে স্বাৱলম্বী হ'ব পাৰিছে ধৰক এপ এক লিটাৰ গাখীৰ সত্তৰ টকা বিক্ৰী কৰিলে তেনেকৈয়ো মানুহ আগবাঢ়ি যাব পাৰিছে অৰ্থনৈতিকভাৱে আগবাঢ়িছে আৰু পশুপালনৰ যোগেদি মানুহ আজিকালি বিভিন্ন কামলৈ যাব আগবাঢ়িও ওলাই যাব পাৰিছে পশুপালনটো বিশেষকৈ গুৰুত্ব ল'বলগীয়া আৰু পশুপালন বুলিয়েই নহয় কৃষিটো কৃষি যোগেদিও মানুহ আগবাঢ়িব পাৰে ৰবি শস্যই হওক বা ধান খেতিয়েই হওক এইবিলাক কৰিও একো বিকি ধান খেতি কৰিও ধান বিক্ৰী কৰি তেনেকৈও মানুহ আগবাঢ়িব পাৰিছে এ এটা একোটা একোটা পৰিয়ালৰ স্বাৱলম্বী হ'ব পাৰিছে আৰু কৃষিৰ যোগেদি মানুহৰ ঘৰত কৰিবলগীয়া কৃষিখিনি শাক পাচলি কৰি সেইখিনি বিক্ৰী কৰিও মানুহ আগবাঢ়িব পাৰিছে তেনেকৈ পশুপালনৰ ধৰক ছাগলী পুহি হাঁহ মুৰ্গী পুহি এনেকৈ কৰিও মানুহ আগবাঢ়ি যাব পাৰিছে এটা এটা আজিৰ যুগত কৃষি পাল কৃষিয়েই হওক বা পশুপালনেই হওক যিকোনো কৰ্ম কৰি মানুহ আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিছে গো গোটতেই হওক গোট গোট হিচাপেই হওক বা নিজৰ নিজস্বভাৱেই হওক যিকোনো কৰি পেলাই মানুহ আগবাঢ়ি যাবলৈ সক্ষম হৈছে গতিকে কৃষিয়েই হওক বা পশুপালনেই হওক আজিকালি এই বিষয়টো বহুত গুৰুত্বপূৰ্ণ হৈ পৰিছে